মই গছ গছনি খুবেই ভাল পাওঁ কাৰণ কেলৈ গছ গছনিৰ পৰা আমি অক্সিজেন লাভ কৰোঁ আৰু সেই অক্সিজেনৰ দ্বাৰাইটো মানুহ জীয়াই থাকে আৰু আমি যেতিয়া কাৰ্বন ডাই অক্সাইড এৰি দিওঁ গছে সেই কাৰ্বন ডাই অক্সাইড নিজে লৈ আমাৰ বাবে অক্সিজেন গেছ এৰি দিয়ে আৰু তাৰ ফলতেই আমি উশাহ নিশাহ এটা প্ৰদূষণ মুক্ত বাতাবৰণত জীয়াই থাকিবৰ বাবে সম্ভৱ হৈছে যিহেতুকে আজিকালি গছ গছনি মানুহে কাটি দিছে ৰাস্তা পকীকৰণৰ নামত বা উন্নয়নৰ কাৰণেই হওক অলপ বিদ্যুত বিদ্যুতৰ তাঁৰ ডাল পৰিবাহী তাঁৰবোৰ যেতিয়া অলপ আমনি কৰে লগে লগেই গছ কাটি দিয়ে ফলত আমাৰ গোটেই পৃথিৱীখনতে বহুত ডাঙৰ প্ৰভাৱ পৰিছে গোলকীয় উষ্ণতা বাঢ়ি গৈছে অ'জ'ন স্তৰৰ ফুটা হ'ব ধৰিছে যাৰ ফলত নিকি অতি বেঙুনীয়া ৰশ্মি পাৰ হ'ব ধৰিছে আৰু সেই অতি বেঙুনীয়া ৰশ্মি পাৰ হৈ পৃথিৱীলৈ অহাৰ বাবে আমাৰ মানৱ সমাজত কেঞ্চাৰ দৰে দুৰাৰোগ্য ৰোগৰ বিস্তাৰ বিস্তাৰভাৱে প্ৰভাৱ পৰিছে আৰু মানুহৰ বিভিন্ন ধৰণৰ ছালৰ ৰোগ হৈছে সেইবাবে মই ভাবোঁ গছ গছনি ৰুৱাটো খুবেই প্ৰয়োজনীয় আৰু গছ গছনি ৰুৱ লাগে মোৰ ভাল লাগে যিজোপা গছে ছাঁও দিয়ে আৰু শোভাও বঢ়ায় তেনেকুৱা ধৰণৰ গছ ভাল লাগে আৰু যিজোপা গছৰ কাঠৰ পৰা মানুহৰ উপকাৰো হয় যেনেকৈ ৰাধাচূড়া কৃষ্ণচূড়া সোণাৰু আৰু সেই গছ গছ গিজোপাই যেতিয়া ছাঁ দিয়ে ফুল দিয়ে দেখিবলৈ ভাল লাগে বি একেবাৰতে তিনি চাৰিটা কামৰ বাবে হৈ যায় সেইবাবে সেইসমূহ গছ মোৰ ভাল লাগে আৰু সেইবাবে মই বহুত দূৰৰ পৰা সোণাৰুৰ গুটি নিজে পচাই ঘৰতে ৰুই লৈছোঁ এতিয়াও মোৰ ঘৰৰ সন্মুখত সোণাৰু গছজোপা জিলিকি আছে আৰু সোণাৰু গছজোপাই ছাঁও দিছে গৰমৰ দিনত সেই সোণাৰু তলতে বহি আমি ঘৰৰ সকলোৱে একেলগে কথা বাৰ্তা পাতি চাহ খাওঁ ছাঁহত বহোঁ সেইবাবে মোৰ সেনেকুৱা গছবোৰ ভাল লাগে আৰু আৰু গছ মানুহে ৰুৱ লাগে গছ গছ হৈছে প্ৰকৃতিৰ এটা অনবদ্য উপাদান যি যিটো নিকি মানুহে ইমান আওকাণ কৰি থাকে হয় কিন্তু গছ নোহোৱাৰ লগে লগে যে মানৱ সমাজত কিমান বিৰূপ প্ৰভাৱ পৰে উদাহৰণ স্বৰূপে আমাৰ দিল্লী চহৰখনকে চাব পাৰি দিল্লী চহৰত গৰমৰ দিনতো তাত থাকিব নোৱাৰি আৰু ঠাণ্ডাৰ দিনতো থাকিব নোৱাৰি ঠাণ্ডাৰ দিনত তাত অতিমাত্ৰা কুঁৱলী পৰে কুঁৱলীৰ ফলত একো নেদেখা হৈ যায় মানুহে মাস্ক লগাই ঘূৰি ফুৰিব লগা হয় অত্যন্ত দুৰ্গন্ধযুক্ত অত্যন্ত প্ৰদূষিত বায়ু সেৱন কৰিব লগা হয় মানুহে এতিয়া গাড়ী মটৰ কমাইছে যদিও সেই হ্ৰাস কৰিব পৰা নাই সেই প্ৰদূষণবোৰ হ্ৰাস কৰিব পৰা নাই যিহেতুকে গছ ৰুলেহে মানুহৰ সেই প্ৰদূষণসমূহ নাইকিয়া হৈ যাব আৰু গছবোৰ কাটি দিছে নদী পাৰৰ গছসমূহো কাটি দিছে নদী পাৰৰ গছসমূহ যেতিয়া থাকে নদী পাৰত যেতিয়া গছ থাকে সেই গছসমূহৰ শিপাই সেই মথাউৰী পাৰটো বান্ধি ৰাখে আৰু সেই শিপাত পানী জমা হৈ থাকে তেতিয়া নদীখন শুকাই নাযায় কিন্তু আজিকালি গছসমূহ কাটি দিছে গছসমূহ কাটি দিয়াৰ লগে লগে নদী শুকাই গৈছে উদাহৰণস্বৰূপে আমাৰ যমুনা নদীয়েই শুকাই গৈছে তাজমহলৰ পিছফালে যেতিয়া তাজমহল প্ৰথম প্ৰথম বনাইছিলে তাজমহল চাবলৈ মানুহ যমুনা পাৰতেই বহিছিলে যমুনাৰ ওপৰত তাজমহলৰ যেতিয়া প্ৰতিবিম্ব জিলিকিছিলে সেই প্ৰতিবিম্ব চাবলগীয়া মুহূৰ্ত আৰু কিন্ত এতিয়া সেই যমুনা শুকাই নাইকিয়া হৈ গৈছে কি কাৰণে নাইকিয়া হৈ গৈছে গছ গছনি নাইকিয়া হোৱাৰ ফলত নাইকিয়া হৈ গৈছে সেইবাবে মানুহে গছ গছনি কাটিব নালাগে যিমান পাৰে গছ গছনি ৰুৱ লাগে গছ গছনি ৰুৱা ৰুৱাৰ লগে লগে মানুহৰ পৰিৱেশটো প্ৰদূষণ মুক্ত হৈ থাকে আৰু অক্সিজেনৰ মাত্ৰাও বাঢ়ি যায়